খেল বৰ্তমান ইমান ঠিক ভালকৈ নাজানো কিন্তু খেলটোৰ বিষয়ে ভাৰতত প্ৰচাৰ কৰিবলৈ নিউজ বা বাতৰিকাকতৰ দ্বাৰাই চাব লাগিব যিহেতুকে আজিকালি মডাৰ্ণ যুগ আৰ্ট আৰ্টৰ দ্ৱাৰাই প্ৰভাৱিত কৰিব পৰা যাব বা অনলাইনতে ধৰক প্ৰভাৱিত কৰিব পৰা যাব মান্ নানা ধৰণত মানে কিছুমান প্ৰভাৱ খেলাব পৰা যাব যিটো মানে সৰু সৰু বাচ্ছা বা ল'ৰা ছোৱালীবিলাকে আকৰ্ষিত হ'ব খোজে যে এইটো অমুকটো খেলা মানে ভাল হ'ব বা কোনোবাক দেখি মানে ছাপোজ আজি বিৰাট কোহলীৰে অজি ক্ৰিকেটত মানে যেতিয়া অধিনায়ক আছিল ছ' তেতিয়া তেওঁক দেখি বহুত মানে ল'ৱাৰ আছামৰ বা যিকোনো ছাইডৰে সৰু ল সৰু ল'ৰা ছোৱালী তেওঁৰ মানে অতি ফেচ কৰিছিল যিটো মানে বিৰাট কোহলী হ'ব খুজিছিল ছ' সেইটো মানে সেনেহেন কৰি উৎসাহিত কৰাৰ বাবে আজি নিউজত এই দিব লাগিব বা পেপাৰত দিব লাগিব বা টেলিগ্ৰামৰ যোগেদিও আপুনি প্ৰচাৰ কৰিব পাৰিব আজিকালি যিহেতুকে ফোনটো আছে যে ফোনটোত মানে বহুত ধৰণৰ বস্তু শ্বেয়াৰ কৰিব পৰা যায় যিটো আচলতে মানে এই মানে সেই খেলখনৰ বিষয়ে এনে প্ৰচাৰ কৰিব পৰা সুবিধা যাব